হেল্ল' মই লতিকা ডেকাই কৈছোঁ মোৰ হাঁ মোৰ কঁকালৰ বিষ আছে কঁকালৰ বিষ আৰু ছুগাৰ আছে আৰু অলপমান খোজকাঢ়িব নোৱাৰোঁ ভৰিৰ অসুবিধা খোজকাঢ়োঁতে অলপ অসুবিধা পাওঁ

অঁ অঁ অঁ অঁ

অঁ অঁ ঠাণ্ডা পৰিছে এইকেইদিন অঁ গৰমপানী মই গৰমপানী বেগত গৰমপানী ভৰাই আনি কেনে সেই দিম অলপ কঁকালত অঁ খোজকাঢ়িব দিছে মই ঠাণ্ডাৰ কাৰণে এইকেইদিন মই খোজকাঢ়িবই পৰা নাই বিৰাট ঠাণ্ডা পৰলাক না অঁ